অঁ মোৰ ৰন্ধাটো এটা হবী কেতিয়াবা দাল পৰি পুৰি বনোৱা আমাৰ যিহেতু অসমীয়া সেইখিনি পৰম্পৰা নহয় বাৰু তথাপিতো দাল পুৰি বনাওঁ আলু পৰঠা বনাই মই খুব ভাল পাওঁ আৰু ইয়াৰ উপৰিও কেতিয়াবা ইউটিউব বা টি ভিত কিছু কিছুমান ৰেচিপি চাই পেলাই সেইবিলাক বনাবলৈ চেষ্টা কৰোঁ আৰু সঁচা কথা ক'বলৈ গ'লে মোৰ স্বামীয়ে মোৰ হাতৰ চাটনি খাই খুব ভাল পায় আৰু সেই সম্পৰ্কে এদিন কৈছিলে আমাৰ যদি কেনেবাকৈ হোটেল থাকে খুব ভাল হ'ব দেই আৰু সেইটো হয়তো সেইটোকে ভাবি নেকি আমাৰ এখন হোটেলো খোলা হ'ল এতিয়া সেইদৰে চাটনি ৰুটি এনেদৰে মই ৰুটিও বনাই ভাল পাওঁ দেই ক'বলৈ সেইটো থাকি গৈছিল ৰুটি বনাইও ভাল পাওঁ আৰু ৰুটি বনাওঁ সেইদৰে আমাৰ হোটেলত ৰুটি চাটনি আৰু অন্যান্য চবজিৰে সৈতে এনেকৈ দিয়া হয় ইয়াৰ উপৰিও মই কে'ক বনাওঁ কে'ক বনাই কে'ক বনোৱাটোও মোৰ এটা হবী সেইটো এটা ৰন্ধাৰ ৰন্ধন প্ৰক্ৰিয়াৰে অংশ গতিকে সিও মই কে'কৰ অৰ্ডাৰ লওঁ আৰু সেই অৰ্ডাৰৰ কামো কৰি কৰোঁ আমাৰ অঞ্চলত বহুতো কে'কৰ অৰ্ডাৰ কৰা মানুহ আছে যদিও পাওঁ কে'কৰ অৰ্ডাৰ আৰু সেই মতে সময়মতে মই সেইখিনি দিবলৈ চেষ্টা কৰোঁ আৰু মই সেই দিশত সফলো হৈছোঁ আৰু পৰিয়ালৰ প্ৰথম প্ৰতিক্ৰিয়া বুলিবলৈ মই সেইখিনি সেই দিশত সঁচাকৈ সুখী পৰিয়ালৰ প্ৰতিক্ৰিয়াতো সদায় পজিটিভেই থাকে যুগাত্মক আৰু সেইকাৰণে খুব ভাল কথা মোৰ কাৰণে মই সেই দিশবিলাকত আগবাঢ়ি যাব পাৰোঁ খুব এজন ব্যস্ত ব্যৱসায়ী টাইপত ন মানে ব্যৱসায়ী প্ৰক্ৰিয়াৰে নহ'লেও সৰু সুৰাকৈ কিন্তু মই এই হবীটোক মোৰ এটা পেচা নিচিনাকৈ ব্যৱহাৰ কৰিবলৈ মই সক্ষম হৈছোঁ